হেল্ল' হয় মই ধেমাজি মাছখোৱাৰ পৰা কৈছিলোঁ মোক এখন অট' লাগিছিলে মই ধেমাজিলৈ যাবলৈ আপুনি কিমান সময়ত আহিব পাৰিব বাৰু এনেই কওকচোন মই ধেমাজি মাছখোৱা ঢকুৱাখানা ৰোডত আছো আপুনি তাৰ পৰা আহিব পাওঁতে কিমান সময় লাগিব পৰাপক্ষত আপুনি সোনকালে আহি পাবহিনে যদি আপুনি সোনকালে পায়হি তেতিয়া মই আপোনাৰ কাৰণে ৰৈ থাকিব বিচাৰিম কিয়নো মোৰ ধেমাজিলৈ যাবলৈ বিশেষভাৱে প্ৰয়োজন হৈছিলে মোৰ লগত আৰু দুজন যাব তেওঁলোকো মোৰ বাবেই ৰৈ আছে মাছখোৱাৰ পৰা ধেমাজিলৈ কিমানমান ল'ব আপুনি জনাবচোন আৰু মোৰ যোৱাটো অতি প্ৰয়োজনেই আপুনি সঠিক সময়ত আহিবলৈ চেষ্টা কৰকচোন যদি বেয়া নাপায় আপোনাৰ অলপ বেলেগ যদি পেচেণ্ট আছিলে আপুনি সেইখিনি আওকাণ কৰি হ'লেও মোৰলৈ অলপ সোনকাল কৰি আহকচোন যদি আপুুনি সোনকালে আহে আমি সুখী হ'ম তেখেতে আপুনি নাপাহৰিব আপুনি নাপাহৰিব যে আমি ইয়াত ৰখি আছো আপুনি পৰাপক্ষত সোনকালে আহওক